হেল্ল' অঁ এই ৰশ্মি হাজৰিকা হয়নে এই মই মানে অসমৰে মানুহ বাহিৰত থাকোঁ মই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাম বুলি ভাবিছোঁ আপুনি মোক ঘূৰাব পাৰিব নেকি অঁ আমি যাম কেইজনমান পাঁচ ছজনমান কিহত ঘূৰাব আপুনি অঁ পই পইচা পাতি কিমান ল'ব এহেজাৰকৈ বেছি হৈছে কমাই ল'ব এই ৰিক্স থাকিলেও পাঁচশমানকৈ ল'ব হয় তাত কি কি জীৱ জন্তু আছে

তেতিয়াহ'লে আমি আপোনাৰ ভৰষাতে যাম দেই আপুনি ঘূৰাব আৰু অঁ ঠিক আছে হ'ব তেতিয়াহ'লে